অসমৰ ইতিহাস বুলি ক'বলৈ গ'লে আমি বৰ্মন ৰাজ্যৰ ৰাজ্যৰ ৰাজশাসনৰ পৰা আমি ক'ব পাৰোঁ বৰ্মনৰ পিছত আমাৰ বহুখিনি আহিলে তাৰপিছত আটাইতকৈ আমাৰ যি ইতিহাস সেই ইতিহাসৰ যি আমাৰ আটাইতকৈ শ্ৰেষ্ঠ যি বংশাৱলী সেয়া আমি আহোম বংশাৱলী বুলি ক'ব পাৰোঁ সেই আহোম বংশাৱলীৰ পৰাই আমাৰ বিভিন্ন ধৰণৰ আমাৰ সাংস্কৃতিক দিশটো আগবাঢ়িল আজি যি সাংস্কৃতিক আমি মানি থাকোঁ সংস্কৃতি যি মানি থাকোঁ সেই আমি আহোমৰ সকলৰ আহোমসকলৰ ৰাজশাসনৰ পৰাই যি চলিত সেই চলিতখিনি আমি বৰ্তমান বহুখিনি মানোঁ তাৰে ভিতৰত আমাৰ শ্ৰেষ্ঠ হৈছে বিহু বিহু প্ৰকৃতিৰ লগত জড়িত বিহু তিনি প্ৰকাৰৰ আমাৰ ৰঙালী বিহু ভোগালী বিহু আৰু কঙালী বিহু বা কাতি বিহু বুলিও কোৱা হয় কঙালী বিহুটোক ৰঙালী বিহুটোক আমি এপ্ৰিল মাহত অৰ্থাৎ আমাৰ অসমীয়া বসন্ত মাহত বা বহাগ মাহত পতা যায় তাক বহাগ বিহু বুলিও জনা যায় সেই বিহুত কি হয় আমাৰ প্ৰকৃতিয়ে যি আমাৰ নতুন গছ পাত ওলায় মানে আমি আমি কোৱা হয় যে প্ৰকৃতিয়ে নিজৰ সাজপাৰ সলায় সেই প্ৰকৃতিয়ে সেই নতুন সাজপাৰ সলায় বাবে আমাৰ অসমীয়াৰ যি সংস্কৃতি সেই সংস্কৃতিও আমাৰ মানুহে মানুহে নতুন সাজপাৰ পিন্ধি পিনে এটা উদযাপন কৰে আৰু পূৰা ৰং ধেমালিৰে ফূৰ্তি কৰে ৰং ধেমালি এইটো নহয় যে ৰং সানে কিন্তু এইটোৰ মতে গান গায় ফূৰ্তি কৰে আৰু ঘৰে ঘৰে হুঁচৰি গায় এই হুঁচৰি গীতৰ আৰম্ভণি হৈছিল আমাৰ ৰুদ্ৰসিংহৰ শিৱসিংহৰ দিনৰ পৰা ৰংঘৰৰ বাকৰিত তেখেতলোকে প্ৰথম বিহু অনুষ্ঠান পাতিছিল আৰু এতিয়াও আমাৰ আজিৰ শিৱসাগৰৰ যি ৰং ঘৰৰ বাকৰি তাতো বহুত ডাঙৰকৈ বিহু অনুষ্ঠান পতা যায় আৰু এই ৰঙালী বিহু তেনেধৰণে উদযাপন কৰে আজিৰ দিনত বৰ্তমান দিনত ৰঙালী বিহু মানুহৰ ঘৰে ঘৰে হুঁচৰি গোৱাৰ ওপৰিও বিহু মঞ্চত বিহু গোৱা যায় বিভিন্ন ধৰণৰ কম্পিটিশ্যন হয় মঞ্চত বেলেগ বেলেগ হুঁচৰি দল আহে হুঁচৰি গায় জেং বিহু গায় জেং বিহু অকল মাইকী মানুহ বিহু আৰু অকল মাইকী মানুহে বিহু গায় তাৰপিছত আমাৰ মতা মানুহে হুঁচৰি দল গায় কণমানি ল'ৰা ছোৱালীয়েও বিহু গায় তাৰপাছত এই বহাগ বিহুত আমাৰ সৰুয়ে ডাঙৰক নম সেৱা কৰে আশীৰ্বাদ লয় যাতে বছৰটো আৰু এটা কথা বহাগ অসমীয়া মাহটো হৈছে অসমীয়া মতে আমাৰ নতুন ব নৱ বৰ্ষ আৰম্ভণি বহাগত ত' সেইটো কাৰণে আমাৰ অসমীয়া নৱ বৰ্ষৰ আৰম্ভণি হয় বহাগ মাহত ত' সেইবাবে গোটেই বছৰটো যাতে ভালে যাওক ডাঙৰৰ পৰা আশীৰ্বাদ লয় তাৰপিছত আহে আমাৰ কঙালী বিহু কাতি বিহু সেই সময়ত কি হয় আমাৰ যি প্ৰকৃতি সেই প্ৰকৃতিত তাৰমানে আমাৰ বৰষুণৰ বৰ বেছি অৱস্থা নাথাকে ত' সেইবাবে আমাৰ সেইদিনাখন পথাৰত মানুহে চাকি জ্বলাই প্ৰাৰ্থনা কৰে যে আমাৰ যি শষ্য সেই শষ্য ভালকৈ উৎপাদন হওক আৰু পিছলৈ আমাৰ কোনো ধৰণৰ বাবে ভগৱানলৈ এবাটি চাকি জ্বলাই সেৱা আগবঢ়াই সেয়া হৈছে কঙালী বিহু ই এদিনীয়া ৰঙালী বিহু আমাৰ সাতদিনলৈকে উদযাপন কৰে ক'ব পাহৰি গৈছিলোঁ তাৰপিছত আমাৰ আছে ভোগালী বিহু এই ৰঙা ক কঙালী বিহু বা কাতি বিহু পিছত আমাৰ ভোগ মাঘ মাহত ভোগালী বিহু পত পতা যায় ই গোটেই সেই সময়ত গোটেই শষ্য উৎপাদন হয় সামৰি সামৰে ধান চান কাটে আৰু বিভিন্ন ধৰণৰ ধান কটাৰ পিছত মানুহে তাৰপৰাই পিঠাপনা বনাই আৰু সেই পিঠাপনাৰ ব্যঞ্জনসমূহ বনায় আৰু সকলোৱে গোটে ওচৰৰ এখিনি গাঁও বা সেই চহৰৰটো সেই মানুহখিনিয়ে মিলি মিলি এসাঁজ গোটেখিনিয়ে একেলগে খায় আৰু তাৰ ফূৰ্তি ফাৰ্তা কৰি পিনে সেই বিহু উদযাপন কৰে